হেল্ল' অঁ আপোনালোকৰ হেৰি আছিলে কথা সুধিব লগা আছিলে তাৰমানে সেই কাৰণে আৰু ইমান ৰেটটো কেনেকুৱা হ'ব অঁ অঁ অঁ অঁ অঁ অঁ তাৰমানে আমি অঁ অঁ অঁ আমি তাৰমানে ফেমিলি লৈ আহিছিলোঁ সেইটো কাৰণে ইমান আৰু লাইন পতা থাকিব নোৱাৰোঁ

অঁ অঁ অঁ এনেই আমি কেইটাত ওলাব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ অঁ সুবিধা আছে তাতে অঁ অঁ তাতে গোটেইখিনি সুবিধা আছে আৰু একো বস্তু কিনিব নালাগে

অঁ অঁ অঁ আমি ম মানডে মানে যাম আৰু অঁ অঁ ঠিক আছে আমি মানডেটোৱেই ফিক্স কৰি লৈছোঁ আপোনাক কল কৰিম আৰু অঁ ঠিক আছে দিয়ক অঁ